দাদা আপোনাৰ দাদা দাদা শুনিছেনে অঁ এই হেৰি মই অনলাইনত এই আপোনালোকৰ এই সুধি চাই আছিলোঁ এই যিবিলাক যে অঁ যিবিলাক যে কালাৰবোৰ যে চাইছোঁ যে কালাৰবিলাক পচন্দ হোৱা নাই অঁ পচন্দ মানে হেৰি যিবিলাক চাইছোঁ মানে ভালকৈ হেৰি কৰক নহ'লে আপুনি মই আপোনাক এই হোৱাটছআপৰ নাম্বাৰ দিছোঁ আপুনি হোৱাটছআপৰ নাম্বাৰটোত মোক এই কালাৰবোৰ অলপ ভালকৈ দিয়কচোন মই চাইছোঁ এইবিলাকত সবতে চালোঁ আপোনালোকৰ ৱেবছাইটত পোৱাই নাই মই যিটো মই চাইছোঁ মানে পচন্দ হোৱা নাই হে দিব কেলৈ কিনিম নহয় দিয়কচোন দিয়ক দিম এই সঁচাকৈ কৈছোঁ কিনিম মই চাই আছোঁ আপোনাক আকৌ দিয়কচোন এই নাম্বাৰটো দিছোঁ আপুনি লিখক হে দিব কি নোৱাৰে আপোনালোকৰ কোম্পানীত তেতিয়াহ'লে সব এই কালাবোৰ ইয়াত দিব লাগে আপোনালোকে হয় নেকি অঁ নহয় নহয় মই ল'ম বুলি ভাবিছিলোঁ আকৌ দিব নোৱাৰে এই হ'ব তেতিয়াহ'লে দিয়ক দিব নোৱাৰে যদি হ'ব বাৰু